আমাৰ ঘৰত এজোপা নাচপতি আছে সেই নাচপতি গছজোপাৰ পৰা আৰু যাতে বীজ উৎপন্ন হ'ব পাৰে তাৰ কা আৰু এজোপা যাতে গছ উৎপন্ন হ'ব পাৰে তাৰ কাৰণে আমি কি কৰিছিলো কি কৰোঁ এই নাচপতি গছতেই মানে এটা ডাল ধৰোঁ ডাল ডাল ধৰোঁ ডালটোত কি কৰোঁ আমি গছৰ ডালটোৰ এটা ডাল গৈ আছে নহয় বগাই গৈ আছে ডালটোতে আকৌ এটা অকণমান গোবৰ আনি কি কৰোঁ তাৰ ডালটোতে আকৌ গোবৰ অকণ লগাই থৈ দিওঁ যিটো ডাল মানে আমি ধৰক লগাম নতুনকৈ আকৌ লগাম মানে সেই ডালটোতে কি কৰোঁ গুড়িত অলপ গোবৰ লগাই থৈ দিওঁ তাৰপিছত তাৰপৰা যেতিয়াই গোবৰটো পূৰা শুকাই যাব তেতিয়া কি কৰোঁ সেই ডালটো আমি কাটি দিওঁ কাটি দি পিনে নি পিনে কি কৰোঁ আকৌ এক্সট্ৰাকৈ গাঁত এটা খান্দি তাত গুড়িত অলপ ধৰক গোবৰ এই আৰু কেঁচু সাৰ এনেকৈ কিছুমান মানে সাৰ ঘৰতে উৎপাদন ঘৰতে কৰোঁ আমাৰ ধৰক সাৰ কেঁচু সাৰ আছে ধৰক গোবৰ আছে সেইবিলাক দি পিনি আমি কি কৰো গাতটো দি দিওঁ দি তাৰ ওপৰত এই গছৰ ডালটো যে ধৰি হেৰি কৰিছিলো নে নাই সেই ডালটো নি পিনে তাত দি দিওঁ দি তাৰপিছত তাৰ গুড়িত অলপ ডালটো ৰোৱাৰ পাছতে তাৰ গুড়িত অলপ মাটি দি দিওঁ মাটি দি তাৰপিছত তাত পানী দি দিওঁ দিয়াৰ ধৰক ৰাতিপুৱা দিলো এনেকৈ গধূলি দিলো দি থাকোঁ আৰু যেতিয়ালৈকে গছজোপা মানে জী নুঠে বা বাঢ়ি নাহে তেতিয়ালৈকে আমি সদায় পানী দি থাকোঁ পানী দি থাকোঁ আকৌ হেৰি তেনেকৈ গোব কেঁচা গোবৰ থাকে সেই কেঁচা গোবৰ তেনেকৈ গুড়িত মাজে সময়ে তেনেকৈ দি থাকোঁ দি মেলি যেতিয়া গছজোপা অলপ বাঢ়ি আহি মানে ডালটো যেতিয়া কোঁহপাত নতুনকৈ কোঁহ মেলিব তাৰপিছত আকৌ অলপ ডাঙৰ হৈ আহিবলৈ ধৰিব তেতিয়াৰ পৰাই মানে আকৌ তাত এটা আমি কি কৰোঁ জাৰাৰে এনেকৈ ঘৰা এটা বনাওঁ বনাই পিনে সেই ডালটো এই যাতে সেই গছজোপা যাতে বা ডালটো যাতে গৰু ছাগলীয়ে মুখ দিব নোৱাৰে তেনেকৈ গোটেই গছজোপাকে আমি এটা ঘৰা বুলি কয় এইটো আমি অসমীয়াত বাঁহেৰে সাজি পিনে এনেকৈ গোলকৈ সাজি পিনে এইটো ঘৰা নিচিনা বনাই পিনে তাত দি দিওঁ দি পিনে আমি তেনেকেই মানে ধৰক গছ গছ পুলিটো তেনেকৈ এটা আকৌ বেলেগে এটা গছ পুলি লগোৱা হয় তেনেকৈ